অঁ মই আপোনাক কল কৰিছিলোঁ দিপাঞ্জিতা শইকীয়া নামৰ ন আচ্ছা আচ্ছা এই হেৰি মই কৈ আছিলোঁ যে কে কে কে নহয় সন্দিকৈ আপোনাৰ হেৰিৰ ফিজ ষ্ট্ৰাকচাৰটো এবাৰ বুজাই দিব পাৰিব নি ক'ৰচেছবোৰ কেনেকুৱা টাইপৰ হয় কি কি হয় মই মানে তাতে এটা এম বি এ ক'ৰ্চ কৰিব বিছাৰোঁ মই মানে অঁ হয় নেকি

অচ্ছা মানে দুই হেজাৰকে পাৰ মান্থ নে পূৰা এটা চেমিষ্টাৰৰ আচ্ছা আচ্ছা নৰ্মেল মানে এইটো কি ইয়েৰ্লি বেছিচত হ'ব নে নে কি চেমিষ্টাৰ ৱাইজ নহয় ন ঔকে ঔকে ঔকে আচ্ছা আচ্ছা আচ্ছা আৰু একজামৰ আৰু এক্জামৰ প্ৰচেছটো কেনেকুৱা মানে লাইক কেনে

আচ্ছা

আচ্ছা ঠিক আছে তেন্তে মই হেৰি কি বুলি কয় আৰু মানে ইনফৰমেইচন লাগে কিন্তু মানে আপোনাৰ পৰা লৈ থাকিব পাৰিম চাগে আচ্ছা আচ্ছা আচ্ছা আচ্ছা ঠিক আছে বাৰু মই আপোনাক বাকী ইনফৰমেইচন যিখিনি লাগে অঁ অঁ ঠিক আছে মই আপোনাক কৈ দিম তেন্তে বাকী ইনফৰমেইচন যিখিনি লাগে ঠিক আছে দিয়ক ঠিক আছে থেংক ইউ